ভাল লাগিল আজি উবেৰত মোৰ নিজৰ গন্তব্য স্থানত উপস্থিত হৈ উবেৰ সংস্থাক মোৰ ফালৰপৰা ধন্যবাদ থাকিল এজন এনেকুৱা সুন্দৰ ড্ৰাইভাৰে মোক আজি এখন নতুন চহৰত এটা নিৰ্দিষ্ট জেগাত আহি মোক ইমান ধুনীয়াকৈ সুকলমে থৈ গ'ল ভাল লাগিল বহুত চেফ ফিল কৰিলোঁ তেওঁৰ এজন সঁচাকৈ নম্ৰ ভদ্ৰ এজন ড্ৰাইভাৰ কথা বতৰা চাল চলন বৰ ভাল তেওঁ ৰাস্তাত আহোঁতে মোক কিছুমান নতুন নতুন জেগা তেওঁ দেখুৱাই থৈ আহিছে যে এইখিনি অমুক জেগা এনেকৈ বুজাই দিছে আৰু ভাল লাগিছে মোৰ লগতে মোৰ পৰিবাৰেও বহুত আজি এনজয় কৰিলে এই ত্ৰিপটো ভাল লাগে এই ব্যৱস্থাৰ ফলত এতিয়া এখন একো নজানা জেগাত গৈও মানুহে নিজৰ জেগা উলিয়াবলৈ বহুত সুবিধা হৈছে এই উবেৰৰ কাৰণেই মানে কোনো ধৰণৰ এতিয়া মানে টেনচন ল'ব নালাগে যে নতুন জেগা এটাত গৈছোঁ কেনেকৈ মই এইখিনি গৈ পাম তাৰ বাবে এই ব্যৱস্থাবিলাক কৰা হৈছে উবেৰৰ জৰিয়তে গতিকে এইটো এটা সুন্দৰ পদক্ষেপ এজন ভাল ড্ৰাইভাৰ তেওঁলোকে আমাক দিছে এজন যাত্ৰী হিচাপে মই বৰ আনন্দিত হৈছোঁ এই ত্ৰিপটো কৰি যিকোনো জেগাতে নিৰাপদ অনুভৱ কৰিব পাৰি এনে ধৰণৰ ড্ৰাইভাৰ পালে এজন এনেকুৱা গাইড তেওঁ এজন ড্ৰাইভাৰ নহয় গাইড টাইপৰ কাম কৰিছে আজি মোক আহোঁতে যাওঁতে তেওঁ বিভিন্ন জেগাৰ কথা তেওঁ মোক কৈ গৈছে যে এই জেগাটোত অমুক হয় এই জেগাটো এনেকুৱা বিভিন্ন বস্তু তেওঁ মোক বুজাইছে ত' এই বহুত ভাল ড্ৰাইভাৰ এজন পালো আজি আৰু আগলৈও উবেৰত মই যেতিয়া যাত্ৰা কৰিম তেতিয়া এনেকুৱা ড্ৰাইভাৰ পাম বুলি আশা ৰাখিলোঁ